হয় মোৰ জন্মদিনত এনেকৈ বহুতো মানুহ আহিছিলে যেনেধৰণে মোৰ লগৰ আহিছিলে মোৰ লগৰ ছোৱালী আহিছিলে তিনিজনী সেই তিনিজনীৰ নাম হ'ল সুপ্ৰিয়া আৰু ছৰছিতা হৰ্ষিতা আৰু সিহঁতৰ মাক বাপেকৰ নাম হ'ল

চৰচিতাৰ মাক বাপেকৰ এনেকৈ চবৰে মই নামবিলাক কৈছোঁ অৰ্চনা ভূঞা শিৱ প্ৰসাদ ভূঞা সংগীতা ডেকা আৰু হৰেণ ডেকা আৰু সীমা সীমা শইকীয়া তেনেকৈ জ্য়োতি খাউণ্ড তেনেকৈ বহুতো মানুহ আহিছিলে আৰু মোৰ জেঠাইহঁতো আহিছে জেঠাই জেঠু আৰু লগতে সৰু অকণমানি মোৰ ভণ্টী এজনী আহিছিলে আৰু ভণ্টিজনীৰ মাকো আহিছে বাপেকো আহিছে আৰু মোৰ দাদা আছে আৰু মোৰ মা দেউতা আৰু মোৰ এই জন্মদিনৰ দিনাখন আহিছিলে সেইদিনাখন আমি বহুতেই মানে ফূৰ্তি কৰি নাচি বাগি বহুত ভাল লাগিলে আৰু এনেই খোৱা বোৱা ধৰণৰ হ'লে মানে ভাত বনাইছে ভাতৰ লগত এনেকৈ মগু মচুৰ দাইল বনাইছে মিক্সড দাইল তাৰপিছত বনাইছে লোকেল মুৰ্গী তাৰপিছত তেনেকৈ পাপৰ নেমু জলকীয়া আদা তুলসী সেইবিলাক মানে চ'ব দি দিছে মানে আৰু যোনে যি খাই ভালপায় চ'ব খাব পাৰিব সেইবিলাক বনাইছে চিকেন বিৰিয়ানী বনাইছে কাৰোবাৰ কাৰণে পনীৰ বনাইছে তাৰপিছত ৰুটী ঘুগুনী বনাইছে ৰুটী ভাজি বনাইছে তেনেকৈ বনাইছে আৰু ধৰ আমি কেকো কাটিলোঁ এগলেচ কেক নহয় এগ এগ আছে কেকটোত কেকটো খাই ভালেই লাগিলে কিন্তু অকণমান টাইট আছিলে কেকটো বাৰু সেইটোৰ লগত একো নাই কিন্তু টেষ্টো বহুতেই মজা আছিলে আৰু তেনেকৈয়ে আমি মানে জন্মদিনটো পাৰ কৰিলোঁ আৰু জন্মদিনৰ দিনাখনেই আমি ইমানেই ফূৰ্তি কৰিছিলোঁ গোটেই যিমান মানে আমিটো ষাঠি সত্তৰটামান বেলুন ফুলাইছোঁ গোটেই বেলুন মানে আমাৰ অক্সিজেনখিনি তাতে মানে গুচি গৈছে আৰু গোটেই অক্সিজেন উৰাই পেলালে মানে গোটেই আকাশত চবে উৰালে ফুটালে তেনেকৈ বহুত ভাল লাগিলে আমি বহুত নাচিলোঁ আমাৰ মেকুৰী আছে মৰম কৰিলোঁ তেনেকৈ বহুত খেলিলোঁ লুকাভাকু খেলিলোঁ আৰু এজনী আমাৰ মানে ভয়াতুৰ ফ্ৰেণ্ড এজনী আছে তাই হ'ল চৰ্চিতা চৰ্চিতাক যদি কওঁ আমাৰ ওচৰতে থাকিলেও ৰুমৰ ভিতৰতে বহি থাকিলেও তাইক যদি আমি কওঁ যে তোক পিছফালৰপৰা ভূতে ধৰিবহি তেনেকৈ ক'লে তাই চিঞৰ মাৰি দিব মানে তেনেকুৱা আৰু তেনেকৈ আমি মানে খেলি ধূলি জ জন্মদিনটো পালন কৰোঁ